দমকলৰ তলত ফিল্টাৰ থাকে ফিল্টাৰৰ ওপৰত পাইপ থাকে পাইপৰ ওপৰত দমকলৰ মাথাটো থাকে মূৰটো থাকে মূৰটোৰ পিছফালে হেণ্ডেল থাকে হেণ্ডেলৰ আগফালে মুখ থাকে আমি হেণ্ডেলটো মাৰোঁ মাৰিলে পানী ওলায় সেই পানীটো আমি খাওঁ গা পা ধোওঁ তাৰ উপৰি আমি মানে ভাত ৰান্ধোঁ লেট্ৰিং বাথৰূমত দিওঁ তাৰ পিছত আপোনাৰ সেই পানীটোৱেই ওলাই পেলাই আপোনাৰ খেতি পথাৰতো অকণমান লাও বেঙেনা জিকা এইবিলাকতো পানী দিওঁ ফুলত দিওঁ সেইখিনি আমি সেই দমকলৰ পৰা পানী মাৰি পেলাই আমি ওলাই শাক পাচলিতো দিওঁ ফুলনি বাগিচাতো দিওঁ আৰু তাৰ পাছত আপোনাৰ কাপোৰ কানি ধোওঁ গা পা ধোওঁ সেই দমকলৰ পানীৰে আমি ব্যৱহাৰ কৰোঁ আৰু সেই দমকলৰ বাহিৰেও আমাৰ গাঁৱত এখন ডাঙৰকৈ চৰকাৰী কুঁৱা এখন আছে সেই কুঁৱাখনটোত আমি চকৰি চকৰি দিয়া আছে চকৰিটো মানে চকৰিত ৰছী আছে ৰছী আমি টানি চকৰিৰ পৰা সেই পানীটো ওলাওঁ আমাৰ কেতিয়াবা দমকলখন এনেকা হয় ৱাচাৰ খুলি যায় ৱাচাৰ খুলি গ'লে আমাৰতো পানীৰ প্ৰয়োজন হয় ৱাচাৰটো এতিয়া আমাৰ অকণ দূৰ আছে আনিবলৈতো যাবলৈ পটককৈ নোৱাৰি আমি সেই চৰকাৰী কুঁৱাত গৈ পেলাই আকৌ আমি পানী আনো তাৰ পৰা পানী আনো পানী আনি পেলাই আপোনাৰ সেইখিনি পানী আমি খাওঁ খাই পেলাই আমি আৰু সেইখিনি পানীৰে আমি কাপোৰ কানিও ধোওঁ গাঁৱৰ সকলো সেইখিনি পানীয়েই ব্যৱহাৰ কৰে চবৰে ঘৰত দমকল থাকিলেও সেইকণ কুঁৱাৰ পানীতো আমি ব্যৱহাৰ কৰোঁ আমাৰ সেই কুঁৱাটোৰ পানীটো বহুত পৰিষ্কাৰ সকলো যায় ইফালে ৰাস্তাই যোৱা আহা আহা যোৱা মানুহেও সেই কুঁৱাৰ পানীটো ব্যৱহাৰ কৰে পথাৰত আহা মানুহবিলাকেও সেইটোৱেই পানী ব্যৱহাৰ কৰে খাবলৈ নিয়ে অহা যোৱা মানুহবিলাকেও সেইকণ পানী খায় আৰু খেতিবিলাক কিছুমানে কৰে সেই চৰকাৰী কুঁৱাৰ পৰাই পানীখিনি লৈ পেলাই খেতি পথাৰতো দিয়ে আৰু আপোনাৰ সেইখিনিয়েই আমাৰ